মই এনে এটা সময়ৰ কথা ক'ব বিচাৰোঁ য'ত মই ভুল কৰিছিলোঁ আৰু সেই ভুল মই নিজে চম্ভালিছিলোঁ আৰু সেই কৰ্ম হৈছে মোৰ খেতি কাৰণ মই খেতি কৰি ভাল পাওঁ আৰু খেতিৰ প্ৰতি মোৰ অলপমান মগ্ন আছে বাৰিষা কালত যেতিয়া ধান খেতি কৰা হয় তেতিয়া মই সকলো মানুহৰ লগতে ময়ো ধান খেতি কৰিবলৈ ওলাই গৈছিলোঁ পথাৰলৈ আৰু মই প্ৰথমতে আলি বান্ধিছিলোঁ ধুনীয়াকৈ আৰু পানীৰো যোগান ধৰাইছিলোঁ বহু পৰিমাণে পানীও আছিল খেতিত গতিকে এদিন মই হাল বাই থাকোঁতে হঠাতে লক্ষ্য কৰিলোঁ যে মোৰ যি আলি বন্ধা আছিলে সেই আলি আকস্মাতে ভাঙি গৈ পানীৰ পৰিমাণ লাহে লাহে কমি গৈ আছে তেতিয়া মই লগে লগে হাল ৰখাই সেই আলি পুনৰ নিৰ্মাণ কৰিবলৈ যত্ন কৰিলোঁ আৰু আলি পুনৰ নিৰ্মাণ কৰি লক্ষ্য কৰিলোঁ যে পানীৰ যি পৰিমাণ আগতে আছিলে সেই পৰি পানীৰ পৰিমাণ কমি গ'ল গতিকে গ মই চিন্তা কৰিলোঁ যে পানীটো নোহোৱাকৈ খেতি কৰাটো কোনো সম্ভৱ নহ'ব গতিকে মই পুনৰ মটৰৰ সহায় লৈ আকৌ পানীৰ যোগান ধৰালোঁ গতিকে যিমান পৰিমাণৰ পানী লাগে সিমান পৰিমাণৰ পানী যোগান ধৰাই আকৌ মই হাল বাবলৈ আৰম্ভ কৰিলোঁ আৰু হাল বাই যি যোগ্য মাটিৰ হ'ব লাগে খেতি কৰিবলৈ সিমান পৰিমাণৰ মই হাল বাই কঠীয়া ৰুলোঁ কঠীয়া ৰোৱাৰ পিছত লক্ষ্য কৰিলোঁ যে মোৰ খেতি ধুনীয়া হৈছে আৰু এনেকৈ মোৰ যি ভুল হৈছিলে যে আলি ভাঙি গৈছিলে সেই ভুল মই তেনেকৈ চম্ভালিবলৈয়ো সক্ষম হৈছিলোঁ